আপুনি মোক প্ৰশ্ন কৰিছে যে আপুনি কোন কোন ঠাইলৈ গৈছে মই প্ৰথম কোন ঠাইলৈ গৈছোঁ ক'ব বিচাৰোঁ মই যেতিয়া অসমৰে প্ৰথম মই অসমৰ কথা ক'ব বিচাৰিছোঁ অসমত ঠিক চুকে কাণে মই শদিয়াৰ পৰা ধুবুৰীলৈ বহুত ঠাই ফুৰিছো ঠিক তেনেদৰে এফালৰ পৰা কৈ যাওঁ মই প্ৰথম গৈছো অৰুণাচল লখিমপুৰ অৰুণাচলত গৈ মই অৰুণাচলৰ মেইন পাহাৰটো চাইছোগৈ হিমালয় পাহাৰৰ পৰা ধৰি ইটানগৰ আদি সকলো ঠাইলৈ গৈছো ঠিক তেনেদৰে এইফালৰ পৰা অসমৰ প্ৰতিটো কাণে চুকে কাণে এফালৰ পৰা ঢকুৱাখানা গৈছো ঢকুৱাখানা ঠিক তেনেদৰে ঢকুৱাখানা বগীবিল দলংত আদি কৰি উপভোগ কৰি থৈছোঁ ঠিক তেনেদৰে মই গৈছো হেৰি শিবসাগৰ শিবসাগৰত মানে সকলো ঠাইতে ৰংঘৰ কাৰেংঘৰৰ পৰা ধৰি পৌৰাণিক বস্তুবোৰ উপভোগ কৰিছোঁ ঠিক তেনেদৰে শিবসাগৰখন বহুতেই ভাল লাগিছিল তেনেদৰে মোক শিবসাগৰত বহুত উপভোগ কৰি আহিছো যেন যেনেকৈ ৰংঘৰ কাৰেংঘৰ তলাতলি ঘৰ আৰু তেনে তেনেধৰণে মানে কি আৰু জয়মতী শাস্তি দিয়া জেৰেঙা পথাৰ ৰজা দিনৰ পৌৰাণিক বস্তুবোৰ যেনে ৰজা যুদ্ধ কৰা তৰোৱালৰ পৰা ধৰি প্ৰত্যেক বস্তু মানে উপভোগ কৰিছো শিবসাগৰ শিবসাগৰখন মানে বহুতেই ভাল লাগিছিল ঠিক তেনেদৰে নগাঁও গৈছো নগাঁৱত মৃত্যুঞ্জয় মন্দিৰ গৈছো নগাঁৱত মানে বৰদোৱা বৰপেটা নামঘৰ উপভোগ কৰিছো উপভোগ কৰি বহুত ভাল লাগে নামঘৰৰ ঠিক তেনেদৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ গৈ থকা যেনে ঢকুৱাখানা ঢকুৱাখানাত যিখন বাসুদেৱ থান বুলি কয় তাতো বহুত মনোকামনা পূৰ হয় বুলি কয় ঠিক তেনেদৰেই গৈছো আৰু তেনেকৈ অসমৰ জেগা আছে দেওপানী যিটো বৰপথাৰ সমষ্টিত মানে অৱস্থিত হৈ আছে দেওপানী স্থান দেওপানী স্থানতো বহুতেই ভাল লাগিছিল তাত কয় যে বোলে ফিটা বান্ধিলে মনোকামনা পূৰ হয় ঠিক তেনেদৰে মই ফিটা বান্ধি ফিটা বান্ধিয়েই থৈছিলো তেনেদৰে মোৰ মনৰ কামনা পূৰ হৈছে তাৰপিছত মই গৈ আকৌ সেইধৰণে ফিটা খুলিছো তাৰপিছত অসমৰ যেনেকুৱা ঠাইত অসমখনত ঘূৰিছো এনেকুৱা কিছুমান হেৰি আহে যেনে ভাওনাৰ সমাৰোহ আহে তেনেকুৱা বহুতো সাংস্কৃতি আছে অসমত ঠিক তেনেদৰেই মাজুলীত হয় মইতো মাজুলীৰে জীয়ৰি হয় তেনেদৰে মাজুলীৰ চাৰি সত্ৰ চাৰি সত্ৰতটো ভাল সত্ৰাধিকাৰ পৰা বহুতো উপভোগ কৰিবলৈ যাতে যেনে বাহিৰৰ পৰা আহে মানুহ সেই ঠাইত উপভোগ কৰিবলৈ সেই যিখন মাজুলীৰ সত্ৰ সাত সত্ৰততো বহুত বাহিৰা পৰ্যাটক আহে ঠিক তেনেদৰে মাজুলীৰ পৰা আমি ধৰক ফেৰীত অহা যোৱা কৰো ফেৰীৰ পৰা ধৰি যেতিয়া ফেৰীত এটা ঘটনা হৈছিলে তাৰপিছত সেই ফেৰী বন্ধ হোৱাৰ লগে লগে আমি ধৰক জাহাজে জাহাজ দিবলগীয়া হ'ল আজি দুবছৰ আগত যিখন জাহাজ দিছিলে আমি সেই জাহাজতেই মানে অহা যোৱা কৰি থাকো আৰু ভালো লাগে আচলতে অসমৰ অসমৰ পৰিৱেশটো বহুতেই ধুনীয়া অসমৰ পৰিৱেশটো আচলতে গছ গছনিয়ে ভৰপূৰ তেনেকৈ বহুত ভাল লাগে সেই সেই কাৰণে বাহিৰৰ পৰ্যটকবোৰ আহি মানে অসমত কিছুমান মানে উপভোগ কৰি থাকে তেনেকৈ থলুৱা খাদ্য পা ধৰি অসমতেই বহুত হয় আৰু তেনেকুৱা গৈ পেলাই আমি ঠিক তেনেদৰে মই যেতিয়া বাহিৰত গৈছিলো বাহিৰত যাওঁতে মই যেতিয়া দেলহিত গৈছিলো দেলহিত যোৱা এনেকৈ ফুৰিবলৈ যোৱাতো বাদে মোৰ যেতিয়া ল'ৰা মই খেলৰ কাৰণে নিচিলো যিখন খেল মানে মোৰ কাৰাটে কাৰাটে খেল কাৰণে ল'ৰাক যেতিয়া মই খেললৈ নিচিলো বাহিৰৰ জেগাত বাহিৰৰ যিখন জেগাত গৈছিলো মানে ধৰক বিহাৰৰ পৰা ধৰি বিহাৰত যেতিয়া আলু পিঁয়াজৰ খেতি দেখি বহুত চমৎকাৰ কাৰ লাগিছিলে বহুত ভাল লাগিছিলে সেই পৰিৱেশটো আলু পিঁয়াজৰ কিন্তু বাহিৰত গছ গছনি কম বাহিৰত কিন্তু ফল মূলৰ গছতো অধিক বহুত দেখিলো মই অসমত ইমান দেখা নাছিলো যিটো ফল মূল মানে মই হাতেৰে ঢুকি পাওঁ যেনে ডালিম মধুৰিআম তাৰপিছত আপেল আম কমলা হয়তো তাৰপৰাই ৰপ্তানি হয় আমাৰ যেনেকৈ অসমলৈ হেৰি হেৰিবোৰ আহে যেনেকৈ মাজা ফ্রুটি কিবাকিবিবোৰ বস্তু যিবোৰ ঠাণ্ডাৰ বস্তু আহে বাহিৰৰ জেগাৰ পৰাই ৰপ্তানি হয় অসমলৈ আৰু সেই জেগাবোৰত মানে ফল মূলৰ বহুত সস্তা আৰু ফল মূলটো বহুতেই চাপৰত লাগি থাকে তাত সেই বস্তুটো বহুত উপভোগ কৰি ভাল লাগিলে আৰু বাহিৰৰ জেগাত প্ৰথম সেই ফল মূলৰ পৰাই আৰম্ভ কৰিছো বাহিৰৰ জেগাত কি দেখা কথা কৈছে মানে ফল মূলৰ পা আৰম্ভ কৰি কৈছো যে ফল মূলটো বহুতেই ভাল আচলতে তাত বহুত চাপৰৰ পৰাই লাগে আৰু সেয়ে তাৰপৰাই ধৰ আমৰ আমটো বেছি দেখিছিলো আমৰ ৰপ্তানিটো ধৰক বাহিৰৰ পৰাই হয় তাৰপিছত প্ৰথম আমি উপভোগ কৰিছিলো বাহিৰত ল'ৰাৰ খেলৰ জেগাত খেলৰ ইষ্টেডিয়ামবোৰ ইষ্টেডিয়ামবোৰতো আমি অসমত ইমান ডাঙৰ ডাঙৰ ইষ্টেডিয়ামবোৰ দেখা নাছিলো তাত ডাঙৰ ডাঙৰ ইষ্টেডিয়ামবোৰ ষ্টেডিয়ামত মোৰ ল'ৰাৰ খেল চাই কাৰাটে খেল খেলে সেই কাৰাটে খেল চাই মোৰ ল'ৰাৰ খেল উপভোগ কৰি বহুত ভাল হৈছিলে তাৰ মানুহবোৰ লগ পাই বহুত ভাল লাগিছিলে বাহিৰৰ জেগাত আৰু বাহিৰৰ জেগাৰ মানুহ মানে বহুত আদৰ সাদৰ পাইছিলো হয়তো আমি ইমান হিন্দী ক'ব নাজানিছিলো তথাপিতো মানে ক'লে বুজি পাওঁ ধৰক ঘূৰাই ক'ব নোৱাৰিছিলো কিছুমান কথা তথাপিতো বহুত ভাল লাগিছিলে আৰু তাৰপিছত আমি প্ৰথম খেল খেলাৰ পিছত আমি গৈছিলো ল'টাছ মন্দিৰ গৈছিলো তাৰপিছত হেৰি মহাত্মা গান্ধীৰ যিটো শ্মশান মহাত্মা গান্ধী জৱাহৰলাল নেহৰু মানে যিবোৰ আগৰ দিনৰ মানে নেতাবোৰ নেতাবোৰৰ হেৰি আছিলে ধ মৰিশালি শ্মশানত পৰিণত হৈছিলে মৰিশালিবোৰ উপভোগ কৰি ভাল লাগিছিলে ইমানেই মধুৰ মধুৰ পৰিৱেশ সেইবোৰ উপভোগ কৰি বহুত ভাল লাগিছিলে কিন্তু আমি যেতিয়া অসমখনৰ গোটেই দেহটো আছিলে তথাপিতো অসমলৈ পাহৰি যোৱা নাছিলো তথাপিতো সেই বস্তুৱোৰ চাই আমি বহুত উপভোগ কৰি ভাল লাগিছিলে তাৰ ওপৰত ল'টাছ মন্দিৰভাগ ল'টাছ মন্দিৰভাগ চাই ইমানেই ভাল লাগিছিল তাত যাই উপভোগ কৰি ভাল লাগিছিলে তাত আৰু বহুত বহুত নানা ধৰণৰ মানুহ লগ পাইছিলো তাত উপভোগ কৰি ভাল লাগিছিলে তাৰপিছত যিটো পইচা মুদ্ৰা মুদ্ৰাবোৰ নেক্সট টাইম মুদ্ৰা চাইছিলো মুদ্ৰা চাই মানে সঁচা যে পইচাতো লাগি আছে ঠিক তেনেদৰে যে পইচাতো লাগি আছিলে তেনেকুৱা ধৰণৰ লাগিছিলে বিৰাটেই ভাল লাগিছিলে মোৰ মানে সেই ক্ষেত্ৰটোত তাৰপিছত গৈছিলো আমি হেৰি তাজমহল তাজমহলটো যে এনেকুৱাই ধুনীয়া লাগিছিলে আমি ওচৰত গৈ তাজমহল উপভোগ কৰিছিলো চেল্ফি কৰি আনিছিলো তাজমহল চাই এতিয়াও মোৰ ওচৰত সেইবোৰ ফটো আছে বাৰু চেল্ফিটো বহুত ভাল লাগিছিল মানে তাৰপিছত গ'লো হেৰিয়লৈ আগ্ৰা আগ্ৰাতে ইমান ডাঙৰ বস্তু মানে কি তাত যে সোমাই থাকিলে কিবা যে হেৰিয়ত আছোঁ মানে কিবা ভগৱানৰ জেগাত আছোঁ তেনেকুৱা লাগিছিল আগ্ৰাত তাৰপাছত আগ্ৰা চাই আমি গৈছিলো ঠিক হেৰিটামান বজাত আমি ৰাতি ডেৰটামান বজাত গৈছিলো আমি ঠিক ৰাতিপুৱা ওলাই গৈছিলো ৰাতিপুৱা তিনিটামান বজাৰ পা দেলহিৰ পৰা ওলাই গৈছিলো নতুন দেলহিৰ পৰা তিনিটামান বজাত ওলাই গৈছো ঠিক তেনেকৈ তিনিটা বজাত ওলাই গৈ পেলাই আমি গাড়ীত উঠি ভলভো বুলি কয় এখন গাড়ী আছিলে গাড়ীত উঠিলো উঠি আমি ৰাতিটো উপভোগ কৰিছো এফালৰ পৰা চাই গ'লো মানে প্ৰত্যেকটো বস্তু উপভোগ কৰি গৈছিলো নোচোৱা বস্তু নাছিলে আগ্ৰা তাজমহল ল'টাছ মন্দিৰ তাৰপিছত ৰাম ৰাম মন্দিৰ তাৰপাছত মুদ্ৰা মুদ্ৰাবোৰ কেনেকৈ আছিলে জৱাহৰলাল নেহ মানে কি মহাত্মা গান্ধী মুদ্ৰাটো কেনেকুৱা আছিল মানে প্ৰত্যেকটো এটকীয়া মানে পঁচিছ পইচা পঞ্চাছ পইচা এটকাৰ মুদ্ৰাৰ পৰা আমি প্ৰতিটো মুদ্ৰা উপভোগ কৰিছিলো ওচৰতে ওচৰত হাতে চুই চাই পেলাই মুদ্ৰা উপভোগ কৰিছিলো তাৰপিছত আমি শেষত চালোগৈ হেৰি মথুৰা বৃন্দাবন মথুৰা বৃন্দাবনত ইমানেই উপভোগ কৰি ভাল লাগিলে মানে কোনোপধ্যেই ক'ব নোৱাৰি যে মথুৰা বৃন্দাবনত আমি প্ৰথম খোজটো দিছো খোজটো খোজটো দিছো প্ৰথম খোজতেই মানে এনেকুৱাই বাঁহীৰ সুৰ আহিছে সেই বাঁহীৰ সুৰটোৰ অন্তত যে আমি ভগৱান ওচৰতে আছে মানে মথুৰা বৃন্দাবনত যেতিয়া আমি ভৰি খোজ দিছোগে ভৰি খোজ দিয়াৰ পিছত যে ভগৱান মোৰ ওচৰতে আছে ইমানেই ভাল লাগিলে ভগৱানক যে আমি লগ পাই আছো ঠিক তেনেকুৱা লাগিলে তাতকৈ ক'বলৈ নাযাওঁ আৰু ইমানেই মানে আগ্ৰা আগ্ৰাত তাজমহল তাজমহল ল'টাছ মন্দিৰ ৰাম মন্দিৰ মানে বহুত চালো বহুত মানে দেলহিত যিমানবোৰ আছিলে প্ৰত্যেকটো চালো চোৱাৰ ক্ষেত্ৰত চোৱাৰ ক্ষেত্ৰতো মোৰ বেছি আমোদ পালো মথুৰা বৃন্দাবন মথুৰা বৃন্দাবনত সোমাই ইমানেই আমোদ লাগিলে আপোনালোকক মই এতিয়া ভাষাৰে বুজাব নোৱাৰো ইমানেই ভাল প্ৰথম খোজটো দিওঁতে মথুৰা বৃন্দাবনত যে ভগৱান লম্ভি আছে যেতিয়া গোবৰ্ধন গোবৰ্ধন শিখৰত যেতিয়া গোবৰ্ধনে মানে চিৰি কৃষ্ণই যেতিয়া গোবৰ্ধন পৰ্বতটো দাঙি লৈছিলে ঠিক তাত বহুত মানে সেই তেতিয়া সঁচা দাঙি আছে ঠিক তেনেকুৱা লাগিছিলে মানে কথাটো আৰু ঠিক সেই সময়ত তাত সোমাই থাকি যে আমি সকলো কথা পাহৰি গৈছিলো যেতিয়া মথুৰা বৃন্দাবনত সোমাই আছিলো আমিও হয়তো বিছজন মানুহ আছো কম মানুহ আমি মথুৰা বৃন্দাবনত যেতিয়া সোমাইছো মানে এফালে যদি এটা এচুকত ৰখি থাকে এটা চুকত মানে কিবা আপুনি হেৰি কৰিব নোৱাৰে বিচাৰি ফুৰিব টান আছে তাত আৰু অলৰেডি মানে কি তাত মোবাইলটো ভৰাবলৈ নিদিয়ে মোবাইলটো আমি যেতিয়া লৈ যাওঁ মোবাইল প্ৰথম আমি গে'টৰ মুখতে চেক কৰে মোবাইলটো ভৰায় লয় আৰু মোবাইল ভৰাই লয় যদিও মানে ভয় নাই নেক্সট টাইম সেই মোবাইলটো আকৌ দি দিয়ে তাত আৰু আউটৰ মোবাইল নিব নিদিয়ে মানি পাৰ্চ নিবলৈ নিদিয়ে তাৰ উপৰিও বাহিৰা বস্তু কিবাকিবি নিবলৈ নিদিয়ে সেইবোৰ সেৱন কৰাতো নিজৰে ভুল আৰু সেইবোৰতে সেই বস্তুবোৰ আচলতে সেৱন কৰি যাব নালাগে আৰু ভালো নালাগে তাত আপোনাৰ এনেকুৱাই ভাল লাগে যিটো প্ৰসাদ দিয়ে প্ৰসাদটো খাই যে আপুনি সকলো আপোন পাহৰা হৈ যাব আৰু তাত এনেকুৱা এটা মই বস্তু পালো যিটো বস্তু আমি অসমত নাই পোৱা কিটো বস্তু মানে মিঠা মিঠাই যিটো তাত কোমোৰা ৰাঙালাও তাৰপিছত কেঁচা বস্তুৰ পৰা যিটো বনায় যিটো কোমোৰা গুটি ৰঙালাও গুটি সেইটো মিঠাই তাত খাই ইমানেই ভাল লাগিলে কেঁচা মিঠাই হয়তো আমি তাত ভাতৰ ক্ষেত্ৰত ভাত বোলা বস্তুটো পাহৰি যাওঁ সেই মিঠাইটো আমি বেছি উপভোগ কৰি ভাল লাগিলে আৰু সেই জেগালৈ গ'লে আজি হয়তো আমাৰ সেই কিমান পইচা বা কিমান খৰচ হৈছে সেই খৰচটো আচলতে আমি উপলব্ধি কৰিব পৰা নাই ইমানটা নেদেখা বস্তু আমি জীৱনত মানে প্ৰথমবাৰ দেখিছো আজি মই মানে কি ত্ৰিছ বছৰ বা একত্ৰিছ বছৰ বয়সত আমি সেইটো বস্তু দেখিছো হয়তো সৰুৰে পৰা মাহঁতৰ কোলাত বা ঘৰতেই ডাঙৰ হৈছিলো তথাপিতো আমি সেইবোৰ বস্তু দেখি পোৱা নাছিলো বাহিৰত হয়তো আজি মোৰ ল'ৰাৰ কাৰণে আজি বাহিৰত বহুত বস্তু উপভোগ কৰিবলৈ মন গৈছে ঠিক তেনেদৰে আকৌ লগ পাম আকৌ মই এইবাৰ যাম এইবাৰ যাম মানে মুম্বাই মুম্বাই হয়তো চাবলৈ যাম বুলি ভাবিছো আৰু ভগৱানে যদি জীয়াই ৰাখে এইবাৰ মুম্বাই যাম মুম্বাইতো আকৌ উপভোগ কৰি ঠিক তেনেদৰেই আকৌ মই আপোনালোকক এইদৰেই লগ পাম ধন্যবাদ